ৰাজ্যত চৰকাৰে ক্ষুদ্ৰ ব্যৱসায় সমূহৰ প্ৰতি বহু ধৰণৰ সহায় আগবঢ়াইছে আজিকালি ব্যৱসায়ীসকলে বহু ধৰণৰ সা সুবিধা পায় চৰকাৰৰ ফালৰ পৰা আৰু যিকোনো বেংক অথবা গোট ইত্যাদিৰ পৰা বহু ধৰণৰ লোন ল'ব পাৰে তাৰ বাবে ব্যৱসায়ীসকলৰ বহুত সুবিধা হৈছে আগত মানুহৰ তাত যদিও বুদ্ধি আছিল কিন্তু মানুহে দৰিদ্ৰতাৰ কাৰণে আগবাঢ়িব পৰা নাছিল এতিয়া আমাৰ চৰকাৰে আমাক বহু ধৰণৰ সুবিধা দিছে আমি যদি খোজোঁ আমি নিজে আগবাঢ়িব পাৰোঁ গতিকে আমি চেষ্টা কৰিব লাগে আছাম ফাইনেঞ্চিয়েল কৰ্পৰেশ্যন এটা আছে তো তাৰ পৰাও আমি বহুত ধৰণৰ সা সুবিধা ল'ব পাৰোঁ নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল আই এন ইনভেচমেণ্ট প্ৰমোচন পলিচি এই ইত্যাদিত আমি চেষ্টা কৰি চাব পাৰোঁ ইত্যাদি এইবোৰৰ পৰা আমি বহুত সুবিধা গ্ৰহণ কৰিব পাৰোঁ গতিকে আমি চেষ্টা কৰিব লাগিব আৰু নিজৰ বুদ্ধি অৰ্জন কৰিব লাগিব গতিকে চৰকাৰে দিয়া সা সুবিধাসমূহৰ আমি লাভ উঠাব লাগে আৰু যাতে চৰকাৰৰো সুবিধা হওক আমাৰো সুবিধা হওক আমিও আগবাঢ়িব পাৰোঁ গতিকে আমি সহায় পাইছোঁ যদি সহায়খিনি ল'ব লাগে বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে আজিকালি বন্ধন বেংকৰ পৰা লোন লৈ দোকানত বস্তু বাহিনী ভৰাইছে দোকান খুলিছে গতিকে তেওঁলোকৰ পৰা আমি চাইচিতি হ'লেও নিজে কিছুমান নিজে কিছুমান চেষ্টা কৰিব লাগে আৰু চেষ্টাৰ অসাধ্য একো নাই বুলি ডাঙৰে কয় যে যদিও সেইখিনি কথা মানিব লাগে গতিকে চেষ্টা কৰিব লাগে চেষ্টা কৰিলে আমি নিশ্চয় আগবাঢ়িব পাৰিম আৰু চৰকাৰে যিমানখিনি সা সুবিধা দিছে তাৰ